হয় এইটো আমাজন কাষ্টমাৰ কেয়াৰ নেকি বাৰু হয় হয় মই আপোনালোকৰপৰা কেইদিনমান আগতে হামান ব্ৰেণ্ডৰ এটি এয়াৰফোন কিনিছিলোঁ গতিকে এয়াৰফোনটোৰ মই প্ৰডাক্টো মই ভালপোৱা নাই কোৱালিটীটো বহুত বেয়া হয় আৰু এই এয়াৰফোনটোৰ চাউণ্ড কোৱালিটীটো বহুত বেয়া পাইছোঁ মই বেচটো একদম বেয়া হয় চাউণ্ডটো নাহে ভালকৈ আৰু লাইট ৱেইটো একদমেই নহয় বহুত গধুৰ আৰু চাৰ্জ বহুত দেৰিকৈ লয় বেটাৰীটো সোনকালে শেষ হয় গতিকে এইটোৱে মোক বহুত অসুবিধা দিছে আৰু আমি মই ফটো অৰ্ডাৰ দিওঁতে ফটোখনত যি কালাৰ দেখিছোঁ সেইটোৰ লগত ৰীয়েল কালাৰটো মেটচ্ কৰা নাই গতিকে মই আশা কৰিছোঁ যে এইটো আপোনালোকে ঠিক কৰিব গতিকে মই যিহেতু প্ৰডাক্টো ভালপোৱা নাই গতিকে আপোনালোকে প্ৰডাক্টো ঠিক কৰক আৰু মানুহক যাতে এনেকৈ যাতে নঠগাই তাৰেই এইটো আশা থাকিল